মোৰ ঘৰত মতা নাম বাৰ্বি মই নাচি ভাল পাওঁ বেছিকে গান গাই ভাল পাওঁ ভণ্টিৰ লগত গান গাইয়ে থাকোঁ বাৰু মই আৰু মই ভেণ্ডি মছলা খাই খুবেই ভাল পাওঁ আজি দুপৰীয়া ভেণ্ডি মছলা বনালোঁ আৰু সেয়া দি মই ভাত খালোঁ মাছ মাংস নহ'লেও চলি যায় মোৰ মই লাহে লাহেকে ছাগে নিৰামিষে খাম আৰু মই মাছ মাংসটো এৰিম বুলি ভাবিছোঁ আৰু মই ড্ৰয়িং কৰি খুবেই ভাল পাওঁ ড্ৰয়িঙত মই আগতে ইমান ড্ৰইং কৰিছিলোঁ তাৰপিছত বিয়া হোৱাৰ পিছত ইচ্ছাই নোযোৱা হৈ গ'ল এতিয়া নকৰোঁ আৰু মই অজৰি সময়ত কেতিয়াবা উপন্যাস পঢ়ি ভাল পাওঁ উপন্যাস যেনেকে অসীমত যাৰ হেৰাল সীমা সেইখন পঢ়ি মোৰ খুবেই ভাল লাগিছিলে আৰু সেইখন সদায় প্ৰিয়ই থাকিব বাৰু